মই চিনি পোৱা প্ৰায় মানুহৰে আজিকালি ডিগ্ৰী আছে আজিকালি শিক্ষাব্যৱস্থাটো যিহেতু খুব ভাল চৰকাৰী শিক্ষাব্যৱস্থাটোত ইমানে সুবিধা কৰি দিছে যে ধনীসকলৰ লগতে দুখীয়ায়ো একে লগতে মানে আগবাঢ়ি যাব পাৰিছে আৰু বি পি এল কাৰ্ড থকাসকলে বি এতে ফ্ৰি এডমিচন পাইছে সেইবাবে শিক্ষাব্যৱস্থাটো খুবেই ভাল বুলি ক'ব লাগিব আৰু তেওঁলোকে ভাল কৰিছে বুলিয়ে ভাবোঁ কাৰণ শিক্ষাটো সকলোকে লাগে পঢ়া আধৰুৱা নকৰি পঢ়ি শুনি নিজৰ জ্ঞান বৃদ্ধি কৰিছে নিজৰ লগতে আনকো অনুপ্ৰাণিত কৰিছে